অ শুনকচোন আমাৰ ইয়াততো গাহৰি পুহিবলেতো ধুনীয়া সুবিধা আছে হয়নে অ গাহৰি বেয়া হ'বনি

অ মানে এনেকৈ ধৰক আমি দুয়োজনে মিলি গাহৰিকে পুহোঁ তাত খালি গাহৰি মানে এনেকুৱা হয় আৰু আজিকালি গাহৰিৰ চাহিদাটো পূৰা হৈ গ'ল মানে ই ব্যৱসায়ত ব্যৱসায়ত অলপ লাভজনক ব্যৱসায় হয় গাহৰিটো আমি যদি মতা খাচী গাহৰি তাৰপৰা আকৌ মাইকী গাহৰি যদি পুহোঁ পোৱালী মানে উৎপাদন কৰোঁ আজিকালি এটা পোৱালী দামেই বহুত হু আমি যদি প্ৰথমতে বোলে দহটা বা পোন্ধৰটা গাহৰি লৈ লওঁ তাৰে বোলে পাঁচজনী মাইকী গাহৰি দহটা বোলে মতা গাহৰি হয় তেনেকৈও গাহৰি ব্যৱসায়টোত প্ৰফিট অ পোৱালী প্ৰডাকশ্যন কৰিলেও প্ৰফিট আছে এইটোত হয় নাই অ বৈজ্ঞানীক পদ্ধতি অ বৈজ্ঞানীক পদ্ধতি মানে বৈজ্ঞানিক হ'লে ঔষধ পাতিখিনি তেওঁলোকৰ সময়মতে ভেকচিনসমূহ অ গোটেই মানে হেৰি আমি ভালকৈ হেৰি লগত আপোনাৰ ভেটেনাৰী ডক্টৰৰ লগত কথাখিনি পাতি ল'ম অ পাতি মেলি অ অ অ চাই আনিব পাৰি ও ঠিক অ অ অ অ ও ও ও ও এইবোৰ প্ৰফিটদায়ক ব্যৱসায় মানে মই দেখিছোঁ মানুহে কৰা

অ চাৰিশ চাৰিশৰ ওপৰত হ'ব অ অ ঠিক আছে বাৰু এওঁলোকে চিন্তা কৰোঁচোন দেই ভালকৈ ঠিক আছে ঠিক আছে বাৰু তাকে মই ভাবিছোঁ কথাটো দিয়ক ঠিক আছে